মোৰ পিচ চোতাল বা বাগিচালৈ চৰাই আকৰ্ষিত কৰাৰ বাবে বিশেষ তেনেকুৱা পৰামৰ্শ নাই যদিও মই ক'ব বিচাৰোঁ যে পিছফালৰ পিছচোতালত প্ৰায় গছ গছনি ৰুব লাগে বিভিন্ন ধৰণৰ গছ বন গছ গছনি হ'লে চৰাইবোৰ আকৰ্ষিত হয় চৰাইবোৰ আহে বিভিন্ন্ধৰণৰ ফল মূলৰ গছ ৰুব লাগে গছ ৰোপণ কৰিব লাগে তেতিয়া সেই চৰাইবোৰ আকৰ্ষিত হৈ আহি সেই ফল মূল খায় তাতেই বসবাস কৰি তাতেই ঘৰ সাজি তাতেই থাকিবলৈ লয় চৰাইসমূহক আহিলে গৰমৰ দিনত চৰাইসমূহৰ কাৰণে যিকোনো পাত্ৰত অলপ পানী ৰাখিব লাগে যাতে তেওঁলোকে সেই পানী খাই পেলাই জীয়াই থাকিব পাৰে আৰু লগতে চাউল যিকোনো ধৰণৰ দানা চতিয়াই দিলে সেই চৰাইসমূহে ভক্ষণ কৰি আনন্দিত হয় আৰু চৰাইবোৰ সেই ঠাইতে থাকি যায়